যিহেতু মই তেনেকৈ অধিক লোকৰ বাবে খানা খাদ্য প্ৰস্তুত কৰি তেনেকৈ পোৱা নাই হয়তো এক এবাৰ বা দুবাৰমান পাইছোঁ ধৰক আপোনাৰ পিকনিকত হওক অথবা ঘৰত কোনোবা কিবা ফেষ্টিভেল কিবা উৎসৱ থাকিলে তেনেকৈ বনোৱা হয় নহ'লেতো ঘৰৰ মানুহত ঘৰৰতো মানুহ ঘৰত এনেকুৱা মানুহ নাই ত' মানে তেনেকৈয়ে বনাব নালাগে ঘৰত থাকোতে কিন্তু পিকনিক অথবা কিবা উৎসৱ পাৰ্বণত তেনেকৈ বনাই পাইছোঁ যদিও ভালেই লাগে অকলেই অকলে নিজে অকলে বনাব লগীয়া হোৱা নাই বেলেগ অলপ সহায় সহযোগিতাতো পাওঁৱেই ভাল লাগে তেনেকৈ বহুত অধিক লোকৰ বাবে বা অলপ বেছি লোকৰ বাবে খানা বনা বনাবলৈও ভাল লাগে এনেও খাদ্য বস্তু প্ৰস্তুত কৰাটো এটা মানে একো ডাঙৰ কথা নহয় যদি আপোনালোক আপুনি সহায় পায় বেলেগৰ অলপ সহায় পায় বেলেগৰপৰা অথবা খাদ্য বস্তুতো যোগাৰ থাকিলে তেনেকৈ একো কঠিন কাম নালাগে মোক ভালেই লাগে মোক তেনেকৈয়ে বনাবলৈ মোক বেছি মাংস ভাল লাগে সেইটোৱেই আৰু ভাল লাগে বনাবলৈ ভালপাওঁ মই অধিক খাদ্য বনাই পেলাই অধিক লোকৰ বাবে বেয়া একো তাৰপৰা মই বেয়া একো গুণবোৰ মই দেখা নাই সেইটোৱে ক'ব বিচাৰিম